ভ্ৰমণকাৰী হিচাপে মই বহুতো প্ৰত্যাহ্বানৰ সন্মুখীন হৈছোঁ মই এবাৰ ট্ৰেইনত ফুৰিবলৈ যাওঁতে ট্ৰেইনত দিয়া অনুপযোগী খাদ্য আৰু অনুপযোগী শৌচালয় সুবিধাৰ বাবে যথেষ্ট অসুবিধা হৈছিল সেই তিনিদিনৰ ভ্ৰমণত মোৰ গা অসুস্থ হৈ গৈছিল ভাৰতবৰ্ষৰ দৰে দেশত জনসংখ্যা বেছি হোৱাৰ বাবে ট্ৰেইন ষ্টেশ্যনত থকা শৌচালয় খাদ্য বিকল্প আদিৰ বাবে যথেষ্ট অসুবিধা হয় ট্ৰেইনত যোৱা যাত্ৰীসকলৰ বাবে শৌচালয় থকা পিছতো আমি অসুবিধা অনুভৱ কৰোঁ কিয়নো ট্ৰেইনত শৌচালয় এটা দবাত দুটা বা তিনিটাহে দেখিবলৈ পোৱা যায় কিন্তু যাত্ৰীসকলৰ সংখ্যা অধিক হয় সেই সুবিধাৰ সীমিত হোৱাৰ বাবে ভ্ৰমণকাৰীসকল যথেষ্ট অসুবিধা হয়